হেল্ল' নমস্কাৰ মই মন্দিৰা বৰঠাকুৰে কৈছিলোঁ অঁ আমাৰ ঘৰটো এয়া নতুনকৈ পানীৰ কামবিলাক চলি আছে সেইকাৰণে পানীটো বন্ধ হৈ আছে চাপ্লাই পানীটো মোৰ ঘৰত শ্ৰাদ্ধ এটা পতা হৈছে কাইলৈ দেউতাৰ আপুনি বাৰু আপোনালোকৰ তাৰপৰা মোক পানীৰ যোগাৰ দিব পাৰিব নেকি টেংকাৰ যে আছে আপোনালোকৰ হয় হয় মোক দহটাৰপৰা দহটামান বজাত দিলেই হ'ব প্ৰায় দুশ লিটাৰমান পানী লাগিব আপোনালোকে কিমান সময়ত পঠিয়াব পাৰিব আপোনোকে খালী কৰি ল'ব নে আমি টেংকাৰ হেৰি টেংকাৰটো থৈ যাব অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব